হেল্ল' কোনে কৈছিলে বা অঁ দোকানখন খুলিছোঁহে এতিয়া কওকচোন অঁ আছে কি লাগিব বা আপোনাক আপোনাৰ এতিয়া চাৰিশ চাৰে তিনিশ এনেকৈ আপোনাক কি কল লাগে বাৰু অঁ তাকেই কৈছোঁ

আষি আপোনাৰ এতিয়া ল'লে চল্লিছ পঞ্চাছ এনেকৈ লওঁ চেনী কলৰ মালভোগ কলৰটো আশী নব্বৈ এনেকৈ

চেনী কল আপোনাৰ তোমাৰ চল্লিছ টকা পঞ্চাছ টকা তেনেকৈ কোনটো লয় ডাঙৰ ল'লে পঞ্চাছ সৰু ল'লে অলমান কমিলে চল্লিছ টকা মান পৰে যোৰা সেইয়াই চাৰে তিনিশ চাৰিশ আপেলৰ কেজি তোমাৰ আশী নব্বৈ টকাত পায় নব্বৈ টকা মান ল'ব

নাচপতিটো নাই দিয়া আহিবহে অঁ নাচপতিটো এতিয়া বৰ্তমান নাই মোৰ তাত আপেল আছে দিয়া আপেলৰ তুমি আশী টকাত পাই যাবা কেজি

অঁ আৰু অ' মই লেখি

কাইলৈ মানে আহি যাব এতিয়া বৰ্তমান নাই মোৰ তাত

অঁ আপোনাৰ নাচপতি কিমান মান লাগিব বাৰু আঢ়ৈ কেজি ন অঁ অঁ হ'ব নহ'লে কুঁহিয়াৰ নাই দিয়া আহিলে আহিবা তুমি আহিবা চাই যাবা কি কি লাগে লৈ যাবা অঁ ঠিক আছে দিয়া অঁ ঠিক আছে হ'ব দিয়া